হয় কোনে ক'লে অঁ কোনে ক'লে কওকচোন

অঁ নতুন ঘৰ নহয় অঁ অঁ অঁ ঠিক কিহৰ কাৰণে কৈছে ৱাইৰিং অঁ ঠিক আছে বাৰু কৰিব পৰা হ'ব কিন্তু প্ৰথমতে তোমাৰ ৱাইৰিং কৰাৰ আগতে গোটেই ঘৰটো মই ডিটেইলছ চাই ল'ব লাগিব স্কোৱাইৰ মানে কোনটো ৰূম কিমান ৰূম কি কথা স্কোৱাইৰ ফিটখিনি হিচাপ কৰি ল'ব লাগিব অঁ কালিলৈ বা পৰহিলৈ মানেহে যাব পাৰিম দেই সব চাই চিতি লৈ পেলাইহে তোমাক মানে ক'ব পাৰিম কিমান খৰচ বহন হ'ব ঢেৰ বস্তু লাগিব তুমি বৰ্তমান আনিব নালাগে প্ৰথম মই চাই পেলাইহে তোমাক মই হিচাপটো দিব পাৰিম কি কি লাগিব একচুলি পঁচিছ ত্ৰিছ হাজাৰ মানত হ'ব লাগে মানে লেবাৰ চাৰ্জ আৰু যিখিনি বস্তু লাগে সেইখিনি কিনাৰ কাৰণে হয় হয় নিশ্চয় ক'ম আগতে তুমি একো কিনি ৰাখিব নালাগে মই চাই পেলাই তোমাক জনাম কি কি লাগিব কি কথা খৰচ দেই ঠিক আছে ঠিক আছে অঁ